হয় আমাৰ জীৱনৰ যিকোনো কল্যাণমূলক অনুষ্ঠানৰ কাৰণে আমি আগত ভগৱানক আগবঢ়াই লওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি লওঁ যেনেকৈ এতিয়া আমি দোকান এখন নতুনকৈ দোকান এখন খুলিব লৈছোঁ এতিয়া সেই দোকানখনৰ কাৰণে পূজা পাতল কৰি ভগৱানৰ নাম লৈ নাম কীৰ্তন পাতিছোঁ চাকি বন্তি জ্বলাই কিবা এটা আগবঢ়াই লৈ আমি নাম কীৰ্তন পাতি দোকানখনৰ কাম আৰম্ভ কৰোঁ আকৌ ঘৰ এখন নতুনকৈ বনাবলৈ হ'লে প্ৰথম খুটাটো পুতিব হ'লে তাতো তেনেকৈ আমি ভগৱানৰ নাম লৈ চাকি বন্তি আগবঢ়াই নাম কীৰ্তন পাতোঁ এনেকৈ সেৱা কৰোঁ ভগৱানৰ নাম লৈ আকৌ ক'ৰবাত যদি আমি যিকোনো এটা অনুষ্ঠানত যাবলগীয়া হ'লে তাত গ'লেও আমি ভগৱানৰ নাম লৈয়ে আগবাঢ়োঁ ভালকৈ যাতে আমি জেগাডোখৰ পাওঁ আকৌ পৰীক্ষা দিবলৈ হ'লেও সেই পৰীক্ষাটো দিব যাওঁতেও আমি ভগৱানৰ নাম লৈয়েই পৰীক্ষাটো দিব যাওঁ যাতে আমি ভালকৈ পৰীক্ষাটো দিব পাৰোঁ এনেকৈ পৰীক্ষাটো দি যাতে আমি পাছ কৰিব পাৰোঁ চ' সকলো মানে জীৱনৰ অনুষ্ঠা ভাল অনুষ্ঠানবিলাকত চব ক্ষেত্ৰ সেইখিনি ক্ষেত্ৰতে আমি ভগৱানৰ নাম লৈয়ে কামখিনি আৰম্ভ কৰিব কৰো এনেদৰে আমাৰ আৰম্ভ কৰা হয়